হেল্লো ডিব্ৰুগড় পৰিবহন সেৱাত লাগিছে নেকি বাৰু অঁ দাদা মই মিলন নগৰৰ পৰা কৈছোঁ ৰাণু গগৈয়ে যোৱাকালি মানে মই আপোনালোকৰ তাৰ পৰা এল্টো এখন ভাড়া কৰি নিছিলোঁ শিৱসাগৰ গৈছিলোঁ কিন্তু দেখিছোঁ এল্টোখনৰ অৱস্থাটো একেবাৰেই বেয়া হৰ্ণটোও নাবাজে আৰু বিশেষকৈ ড্ৰাইভাৰজনেও মাস্ক পৰিধান কৰা নাছিল এতিয়াওতো আমাৰ ক'ভিড পিৰিয়ড শেষ হৈ যোৱা নাই ক'ভিড চলিয়ে আছে তাৰোপৰি ছীটবিলাকো ফটা চিটা আছিলে আৰু ইমান বেয়া কণ্ডিশ্যনত আপোনালোকে গাড়ী যদি ৰাখে আমি কেনেকৈ আপোনালোকক মানে ভৰষা কৰি গাড়ী এখন ল'ম ছ' মোৰ এটাই অনুৰোধ আপোনালোকক যাতে নেক্সট টাইম আপোনালোকে গাড়ী ভাড়ালৈ দিলে অলপ ভাল কণ্ডিশ্যনত গাড়ী দিব ধন্যবাদ